মোৰ জন্ম হৈছিল নলবাৰী জিলাৰ মুকালমুৱা গাঁও মুকালমুৱাত মুকালমুৱা অঞ্চলৰ চান্দা গাঁৱত তাত মই মই মোৰ জীৱনৰ পোন্ধৰটা বছৰ পোন্ধৰটা বছৰহে তাত মই কটাইছোঁ কাৰণ মেট্ৰিক দিয়াৰ পিছত মই গুৱাহাটীত পঢ়িবলৈ আহি ইয়াতে থাকি ইয়াতে থাকি দিলোঁ তেতিয়া মই সৰু আছিলোঁ তেতিয়া মই চান্দা গাঁৱৰ আমাৰ প্ৰাথমিক স্কুলত মই পঢ়িব গৈছিলোঁ তাত পঢ়ি থাকোঁতে আমি এতিয়াও মনত আছে আমাৰ চাৰ বাইদেউসকলে গৰম দিনত বাহিৰ গৰম দিনত বাহিৰত আমাক গছৰ তলত পঢ়াইছিলে তেতিয়া আমি ঘৰৰপৰা বস্তা লৈ গৈছিলোঁ আৰু আমি আৰু আমি গছৰ তলত বহি আমি অংক শিকিছিলোঁ আৰু ইংৰাজী শিকিছিলোঁ আৰু আমি নেওঁতাবিলাক আমি মূখস্থ কৰিছিলোঁ তাৰ পিছত যেতিয়া মই অলপ ডাঙৰ ক্লাছ পালোঁ তেতিয়া মোক এখন প্ৰাইভেট মাধ্যমৰ এখন স্কুলত দি দিলে তাত মই ৰিক্সাৰে অহা যোৱা কৰিছিলোঁ আৰু যিখন স্কুল মুকালমুৱা এতিয়াও মুকালমুৱাত আছে মই যেতিয়া ঘৰলৈ ঘৰত যাওঁ তেতিয়াই মই স্কুলখনত এপাক সোমাই যাওঁ তাৰ পিছত আছিলে মোৰ যেতিয়া সৰু আছিলোঁ মোৰ লগত আছিল মোৰ বৰদেউতাৰ আমাৰ বৰদেউতাৰ দাদাসকল মই তাহাঁতৰ লগতে মই সৰুকালত বহুত খেলা ধূলা কৰিছিলোঁ আমি বেছিকৈ খেলিছিলোঁ লুকা ভাকু খেলিছিলোঁ উঠা বহা খেলিছিলোঁ আৰু আমি কেৰম খেলিছিলোঁ তৌ মই মোৰ দাদা বাইদেউসকল যেতিয়া আমি সৰু আছিলোঁ আমি গোটেইবিলাকে একেলগে বহুত ফূৰ্তি কৰিছিলোঁ আৰু আমি সদায় একেলগে খাইছিলোঁ একেলগে শুইছিলোঁ এতিয়া যেতিয়া ডাঙৰ ডাঙাৰ হ'লোঁ চববিলাক এতিয়া বেলেগ বেলেগ হৈ গ'ল চব সেইবিলাক সেইবিলাক বস্তু মই এতিয়াও বহুত ভাল পাওঁ আৰু মোৰ এইবিলাক স্মৃতিয়ে এইবিলাক স্মৃতিয়ে মোক এতিয়াও মন আনন্দিত কৰে